সাধাৰণতে পানী লগা হ'লে আমি ডক্তৰৰ ওচৰলৈ যোৱাৰ আগতে কিছুমান ঘৰুৱা প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰোঁ যাৰ জৰিয়তে আমি ঘৰতে পানী লগাটো ভাল কৰিব পাৰোঁ সৰুতে যেতিয়া পানী লাগিছিলে দেখিছিলোঁ মা দেউতাই কৈছিল যে ঠাণ্ডালৈ যাব নালাগে গাত ঠাণ্ডা বতাহ লাগিবলৈ দিব নালাগে আমি যিমান পাৰোঁ গাটো গৰম কৰি ৰাখিছিলোঁ আৰু কুহুমীয়া পানী বা গৰম পানী খাই থাকিব লাগে তেতিয়া পানী লগাটো ভাল হয় যিহেতু গাটো গৰম হৈ থাকে ঠাণ্ডা পানী খালে ঠাণ্ডা পানীৰ জৰিয়তে আমাৰ গালৈ গাৰ ভিতৰটো ঠাণ্ডা পৰে ফলত আমাৰ পানী লগাটো বাঢ়ি যাব পাৰে আকৌ পানী লাগিলে সাধাৰণতে কোৱা হয় যে অলপ জ্বলা বস্তু খাব লাগে জ্বলা খালে কি হয় আমাৰ নাকৰ পানীটো ওলাই আহে তেতিয়া পানী লগাটো ভাল হয় বা পানী লগাটো পকি যায় আৰু সহজতে ভাল হয় কম সময়ৰ ভিতৰতে জলা ক্ষেত্ৰত চাহত জালুক দি খোৱা হয় জালুকত যিহেতু বহুতো ঔষধিক গুণ আছে জালুক দি চাহ খোৱা হয় আকৌ বহুত সময়ত ভাত খোৱাৰ সলনি ৰুটি ভাজি আৰু জালুকীয়া আদি কোনো চব্জী খোৱা হয় আকৌ আমি মাংস জালুক অলপ দি মাংস খাবলৈ চেষ্টা কৰোঁ তেতিয়া আমাৰ গাটো যথেষ্ট ভাল লাগে আৰু পানী লগাটো নাকৰ পানীটো ওলাই যোৱাৰ ফলত পানী লগাটো ভাল হ'বলে ধৰে আকৌ দেখো যে এটা সাধাৰণ নিয়ম মানি চলা হয় ঘৰুৱাভাৱে ঘৰত যিহেতু সকলোৰে মিঠাতেল থাকে মিঠাতেল নাই নাড়ীৰ দি পেলাই বা ভৰিত হাঁ ভৰিত মিঠাতেল সানা হয় মিঠাতেল সাধাৰণভাৱেও সানিব পাৰে গৰম কৰিও মিঠাতেল অকণ ভৰিত সানিব পাৰে আকৌ বুকুত মিঠাতেল ঘহি পেলাই ৰাতি শোৱা হয় তেতিয়া মিঠাতেলৰো বহুত ঔষধিক গুণ থাকে আমাৰ অসমতো মিঠাতেল ঘৰুৱাভাবে প্ৰস্তুত কৰা হয় সেই মিঠাতেলে পানী লগাত যথেষ্ট সহায় কৰে আকৌ আমি গা ধোওঁতে ঠাণ্ডা পানীয়ে সাধাৰণতে গা নোধো পানী লগা হৈ থাকিলে গৰম পানীৰে বা কুহুমীয়া পানীৰে গা ধুবলৈ চেষ্টা কৰা হয় তেতিয়া পানী লগাটো সহজতে বিয়পি যাব নোৱাৰে আৰু এটা কথাত মন কৰা হয় পানী লগা হৈ থাকিলে বা কোনোবা অন্য পানীলগা মানুহ থাকিলে ইজনে সিজনৰ সংস্পৰ্শলে সাধাৰণতে অহা নহয় কিয়নো পানী লগাটো খুব সহজতে বিয়পি পৰা বেমাৰ বুলি ধৰা হয় সেইকাৰণে এনেবোৰ সাধাৰণ নিয়ম মানি চলিয়ে আমি পানী লগা ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তে বা ঘৰুৱাভাৱে ভাল কৰিবলৈ চেষ্টা কৰোঁ